আপোনাৰ আহোম আৰু মোগলৰ শৰাইঘাটৰ মানে যিখন যুদ্ধ আছিলে সেইখনৰ বিষয়ে মানে অকণমান জানিব বিচাৰিছিলোঁ মানে মোৰ সম্পূৰ্ণ হোৱা নাছিলে মানে ভালকৈ আৰু অকণমান যদি আপুনি কৈ দিয়া হ'লে অকণমান মোৰ ভাল হ'ল হ'লে আপোনাৰ পৰা

হয়

ও

ওম হয়

হয় হয় হয় হয় হয় হয়

হয় হয়